ঐ শুনচোন কালি এটা কুৰ্তি কিনিলোঁ বহুত ধুনীয়া কাপোৰযোৰো বহুত ধুনীয়া কাপোৰ কোৱালিটিটো বহুত ভাল হয় দেখিবলৈও মানে বহুত ধুনীয়া ৰংটো মানে বহুত ভাল হয় অঁ